এক তিনি দুহেজাৰ এক চাৰি তিনি দুহেজাৰ তিনি চাৰি পাঁচ দুহেজাৰ দুই চাৰি ছয় দুহেজাৰ চাৰি চাৰি পাঁচ দুহেজাৰ সাত